আমি আমাৰ আমাৰ কিছুমান হেৰি অংগ হেৰি এই মাংসত ব্যৱহাৰ হয় আমাৰ মচলাটো বেছিকৈ ব্যৱহাৰ হয় আৰু নাৰিকলটো চেনি নাৰিকল চেনি এইবিলাক শুকান পিঠাত বেছি ব্যৱহাৰ হয় গতিকে আমি খাদ্য তৈয়াৰ কৰা সময়ত সৰহকৈ আমি ব্যৱহাৰ কৰা বস্তু হ'ল মছলা আৰু নাৰিকল পিঠা বনালে আমি শুকান পিঠা বনালে আমি নাৰিকল দিয়ে নাৰিকল চেনি মিক্স কৰি আমি শুকান পিঠা বনাওঁ গতিকে আমাৰ মছলাটো মাংস বাহিৰে আমি বেলেগত ব্যৱহাৰ নকৰোঁ নাই মছলটোৱে আমি সৰহকৈ ব্যৱহাৰ কৰোঁ মাংসত কিন্তু বিহু চিহু আহিলে আমি নাৰিকলৰ পিঠা বনাওঁ নাৰিকলৰ লাড়ু বনাওঁ সেই চেনিটো ব্যৱহাৰ কৰা বেছি চেনিটো ব্যৱহাৰ কৰা হয় আৰু গতিকে আমি সেই চেনীটোৱে বেছি চেনিটো আমি নাৰিকলত বেছি ব্যৱহাৰ কৰোঁ আৰু মছলাটো আমি মাংস সপ্তাহৰ মূৰত এবাৰকৈ খালে সেই মছলাটো আমাৰ বেছি ব্যৱহাৰ হয় আৰু তাৰ বাহিৰে আমাৰ ধৰি লওক ব্যৱহাৰ মছলাটো আমাৰ বেছিকৈ সৰহকৈ নহয় আমি মাংসতহে বেছিকৈ ব্যৱহাৰ কৰোঁ